আমি আমাৰ পৰিয়ালত জন্মদিন খুব উলহ মালহেৰে পালন কৰোঁ তাত যিগৰাকীৰ জন্মদিন থাকে তেখেতৰ লগৰ বন্ধু বা ওচৰ পাজৰৰ ওচৰৰ পাজৰৰ মানুহ মাতি কেক কাটি বেলুন ফুলাই আমি ফুৰ্তি ফুৰ্তি কৰি খুব উলহ মালহেৰে জন্মদিনটো পালন কৰোঁ আৰু বিয়া বিয়াও ঠিক তেনেকুৱাই খুব জাক জমকতাৰ এটা পৰিবেশ হয় তাত ঘৰৰ সকলো মানুহ অঙহী বঙহী সকলো গোট খায় তাৰোপৰি বিয়াত যিবোৰ মাংগলিক অনুস্থান থাকে যিবোৰ পৰম্পৰাগত অনুস্থান থাকে সেইসমূহ যিমান পাৰি সি সুকলমে পালন কৰিবলৈ চেষ্টা কৰা হয় আৰু ভোজ ভাতটোও ভোজ ভাতটোও তেনেই সাধাৰণ তেনেই সাধাৰণ কথা কাৰণ প্ৰত্যেকখন বিয়াতে ভোজ ভাত খুৱাই হয় তাত বিভিন্ন বিভিন্ন ধৰণৰ আলহী বা অফিচিয়েল মানুহ বা লগৰ সমনীয়া সকলোকে মাতি পেলাই এক আশীৰ্বাদ লোৱা হয় দৰা বা কইনা গৰাকীয়ে ত' জন্মদিনেই বা জন্মদিনেই হওক বা বিয়াই হওক দুয়োটা অনুস্থানেই খুব উলহ মালহেৰে পালন কৰা হয় আমাৰ ইয়াত